হেল্ল' আপুনি প্ৰাণজিত ট্ৰেভেল এজেন্সী হয়নে যে মই আপোনালোকৰ তাৰ এজন ড্ৰাইভাৰক ফোন কৰিছিলোঁ তেওঁ ৰাতিপুৱাই অহাৰ কথা আছিল আমি এফালে ফুৰিবলৈ যোৱাৰ কথা কিন্তু এতিয়ালৈকে তেওঁক মই কেইবাবাৰো ফোন লগালো তেওঁ ফোন ৰিচিভ কৰা নাই আপুনি তেখেতৰ লগত যোগাযোগ কৰি মোক খবৰটো দিয়কচোন